ৰধা ৰন্ধা কামটো আগতে হবী হিচাপে লোৱা নাছিলোঁ এতিয়া বৰ্তমান লৈছোঁ বুলি ক'ব লাগিব আগতে মা দেউতাহঁতে সেই ৰন্ধাবিলাকহে খাওঁ ইহঁতে সৰুতে ইমানটো নাজানো মাৰ মাজতে গা বেয়া হৈছিলে গা বেয়া হওতে তেতিয়া মই সেই ৰান্ধিবলে ধৰিলোঁ আৰু মানে শিকিছোঁ আও তেতিয়া ইমান ভালকে ৰান্ধিব জনা নাছিলোঁ প্ৰথম প্ৰথম সেই ৰান্ধিবলে শিকিছিলোঁ যে সেইটো সেইটো কাৰণে সেই ক'ৰবাত নিমখ বেছি হৈছিলে ক'ৰবাত হালধি বেছি হৈছিলে কেতিয়াবা সেই পানী বেছি হৈছিলে কেতিয়াবা কমেই হৈছিলে কেতিয়াবা অলপ জ্বলিয়ে গৈছিলে তেনেকুৱাকে আৰু তাৰপাছত মায়ে লাহে লাহে মোক ক'লে যে সেই তই এনেকে এন পানীটো মানে এনেকুৱা জোখত দিবি বা চব্জিটোত চব্জিখিনি চাইহে জোখত মানে কিমানখিনি পানী হ'লে ভাল হ'ব বা সেই নিমখ ইমানখিনিহে দিবি হালধি ইমানকণহে দিবি সেনেকে মানে মায়ে শিকাইছিলে আৰু গাঁৱত পিকনিক বা বনভোজ এনেকে গাঁৱত খোৱা হয় বেলেগতো খাবলে যাওঁ তেতিয়া মানে খুৰীহঁতে বৰমাহঁতে কয় আহ তহঁতেও এনেকে সেই শিকহিচোন আহ ওচৰলৈ আহ মোৰ লগত সহায় কৰি দেহি এইটো এনেকে দিবি এইটো পানীটো ইমান পৰিমাণে দিবি তেতিয়া সেই তেনেকে শিকাই দিছিল আৰু শিকাই দিয়াৰ কাৰণে অলপ অলপকে শিকিছোঁগে তেওঁলোকে মা দেউতাহঁত খুৰী বৰমাহঁতে শিকাই দিয়াৰ কাৰণে তাৰপাছত আৰু মাজে মাজে সেই ইউটিউবটো চাই চাই নিজে বনাবলে শিকিছোঁ আও এই শিকিছোঁ যদিও মানে ইমান টিপ টপকে খুৰী বৰমাহঁতৰ নিচিনা ইমান হোৱাগে নাই তথাপিও তেওঁলোকে শিকোৱা কাৰণেহে আজি ইমানখিনি শিকিছোঁ বা সেই শিকিবলে যত্ন কৰিছোঁ আৰু ভৱিষ্য়তলে পাৰিমগে আৰু বহুতখিনি বুলি আশা এটা আছে মানে চেষ্টাটো এতিয়াও যে কৰি আছোঁ সেইটোৱে আৰু